হেল্ল' অঁ অঁ ধেমাজি অঁ হয় মই ডক্টৰ ভৱেশ বুঢ়াগোঁহায়ে কৈ আছোঁ নমস্কাৰ অঁ কওকচোন বাৰু আপোনাক মই কেনেদৰে সহায় কৰিব পাৰোঁ অঁ আপোনাক মই চাব লাগিছিল আপোনাৰ ৰূপটোৰ অঁ শুনিছোঁ শুনিছেনে আপুনি অঁ আপুনি মোৰ চেম্বাৰলৈ এবাৰ অহা হ'লে ভাল আছিলে কাৰণ আপোনাক নোচোৱাকৈ বেমাৰ মই চেম্বাৰ ৰাতিপুৱা চাৰে ন বজাৰ পৰা বহোঁ অঁ তাৰ পৰা অঁ অপোনালোকে আবেলি মোক লগ কৰিব পাৰিব মই আবেলি চাৰে পাঁচ বজাত আকৌ বহোঁ তথাপি মই আপোনাক এবাৰ দেখা পাব লাগিছিলে তেতিয়া মই ট্ৰিটমেন্টটো কৰি আপোনাক ঔষধ দি ভাল পালোঁ হয় এতিয়া আপোনাক নোচোৱাকৈ ঔষধ দিবৰ কাৰণে মোৰ অকমান অসুবিধা হৈছে আপুনি কিবা এটা কৰি চেম্বাৰলৈ আহি যাওক আপুনি চাৰে পাঁচ বজাত আহিলেও হ'ব মোৰ ইয়াতে আপুনি চাৰে পাঁচ বজাৰ পিছত যিকোনো সময়ত আহিলেই পাব আৰু আপোনাক চাই পেলাই ঔষধটো দিবলৈ সুবিধা হয় আচলতে নহ'লে আপোনাৰ বেমা তেতিয়াহ'লে এটা কাম কৰিব আপুনি বিশেষকৈ আপোনাৰ বি কিহে বেছি সমস্যাত দিছে বলে জ্বৰ হৈছে নে কাঁহ নে চৰ্দি তেতিয়া হ'লে জ্বৰটো পানী লগা যদি হৈছে তেতিয়াহ'লে আপুনি ওচৰত যদি আপোনাৰ ফাৰ্মাচী আছে কোনোবা এজন মানুহ বা যুৱকৰ যোগেদি আপুনি পেৰাচিটামোল টেবলেট এটা আনি পেলাই ৰাতিটোৰ কাৰণে যেন তেন খাই আৰোগ্য লাভ কৰিব বুলি ভাবিছোঁ আৰু ইয়াৰ পিছত যদি বিষ হৈছে আপুনি হয়তো কেলছিয়ামৰ অভাৱতো বিষৰ হয় গতিকে আপুনি কেলছিয়ামৰ টেবলেট কেইটামান আনি খাৱক গতিকে এইকেইটা খোৱাৰ পিছত যদি আপুনি ভাল নাপাই তেতিয়াহ'লে কাইলেপুৱাই মোৰ চেম্বাৰত চাৰে নটা বজাত গুছি আহিব মই আপোনাক ভালকে ট্ৰিটমেন্ট কৰাম ঠিকে আছে ঠিক আছে ধন্যবাদ